হেল্ল'

হয় মোক এখন মোক এখন নহয় দুখন তিনিখনমান বুক লাগিছিল অঁ হয় কওকচোন টাইপ চাইপবোৰ মানে কোনখন কিতাপ কেনেকুৱা মানে মোক বেছিকেলি মানে ইংলিছ বুক লাগিছিল মানে তিনিখন বুক লাগিছিল দুখন ইংলিছ বুক এখন আছামিছ বুক

ইয়াতে একো ডিছকাউণ্ট নাই নেকি ইয়াতেতো আমাৰ আমাৰ কাষৰ দোকানবোৰততো বহুত ডিছকাউণ্ট চলি আছে ডিছকাউণ্ট আপুনি কেনেকৈ দি আছে ডিছকাউণ্ট ফাইব পাৰ্চেণ্টতো বহুত কম হৈছে আমাৰ ইয়াৰে পাণবজাৰততো প্ৰত্যেকখন দোকানতে টেন পাৰ্চেণ্টকৈ ডিছকাউণ্ট দি আছে এতিয়া

অঁ মানে টেন পাৰ্চেণ্ট ডিছকাউণ্ট হ'লে ভাল হয় আৰু বেলেগ দোকানবোৰতো টেন পাৰ্চেণ্ট দি আছে মই আপোনাৰ তাত আহিছোঁ যাতে অলপ বেছি ডিছকাউণ্ট পাওঁ অঁ থাৰ্টি পাৰ্চেণ্ট ঠিক আছে আপুনি ভাবি চাওকচোন আপুনি ভাবিকিনে ক'ব

অঁ অঁ অঁ ঠিক আছে আপুনি যেতিয়া পাৰে কৈ দিব মই কিতাপকেইখন গৈকেনে পইচাটো পে' কৰি লৈ আহিম আপোনাৰ তাত অনলাইন পেমেণ্ট হ'ব ন অঁ ঠিক আছে দিয়ক বাই বাই